হেল্ল' অঁ কোনে ক'লে অঁ অঁ কোৱা ভালে আছা অঁ পাইছোঁ পাইছোঁ অঁ সোধা অঁ তাকেই

অঁ অঁ অঁ পিঠা বনাব নেজানা ন অঁ পিঠা ঢেৰ জাতৰ আছে নহয় কোনবিধ পিঠা শিকা এতিয়া অঁ শিকাই দিওঁ মানে কি আৰু এতিয়া যদি তুমি তিলপিঠা বনোৱা তেতিয়াহ'লে তুমি বৰা চাউল ল'ব লাগিব বৰা চাউল লৈ তুমি বৰা চাউলটো তিয়াই ঢেঁকীত নহ'লে আজিকালিতো মেচিনতো খুন্দিব পাৰি তুমি তেনেকৈ ঢেঁকীত বা মেচিনত খুন্দি ৰাখিবা আৰু সেইখিনি মানে বেছি অঁ পাৰিবা পাৰিবা সেইখিনি মানে বেছি শুকাই যাব নিদিবা আৰু তেতিয়া মানে তাৰপাছত জুঁইত বা এনেদৰে গেছত তাৱা লৈ আৰু তিল ল'ব লাগিব গুৰ বা চেনি তেনেদৰে ল'ব লাগিব আৰু তেনেদৰে যদি লৈ এনেকৈ পিঠাটো হেতা এটা হেৰি লৈ মেলিব লাগিব মেলি মেলি এনেকৈ কম জুঁইত বনায় আৰু সেইটো ঘূৰাই দিয়ে আৰু তেনেদৰে বনোৱা হয় তুমি অঁ মোক লগ কৰি মই ভালকৈ শিকাব পাৰিম তুমি যদি বিচাৰা মোৰ ঘৰলৈ আহিবও পাৰা ঠিক সেইদৰে তেলপিঠা বনাবলৈ তেলপিঠা বা ঘিলাপিঠা বনাবলৈ বিশেষ অসুবিধা নহয় তুমি সেই বৰা চাউল তিয়াই তেনেদৰে খুন্দি ল'লে আৰু তাৰপাছত হাতত তেনেদৰে গোল গোল লাৰু কৰি চেপেটা চেপেটা কৰি তুমি তেলত পুৰিব পাৰা ঠিক সেইদৰে মালভোগ চাউলৰ পৰা তুমি টোপাপিঠা বনাব পাৰা মালপোৱা বনাব পাৰা সেইটোত তেল বেছি লাগে অঁ চুঙাপিঠা বনাবলে এজাত বাঁহ থাকে সেইটো বাঁহেই থাকে তেনেদৰে বাঁহত মানে পিঠাটো ভৰাই সেইটো জুঁইত দিওঁ বনাব পাৰি আৰু গৰম পানীত উতলালে আৰু মানে উতলাই তাত সৰু সৰু চুঙাত দিওঁ বনাব পাৰি সো চুঙাত খালি সোপা দিব লাগিব আৰু জুঁইটো মানে নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব তেনেদৰে হেৰি বনাব লাগিব তুমি যদি বিছাৰা আমাৰ ঘৰতো আহি শিকি যাবহি পাৰা অঁ তুমি বুজি পাইছানে অঁ অঁ ঠিক আছে অঁ অঁ অঁ অঁ ঠিক আছে